ভিডিঅ' গেম বুলি কলিলে ক'লে আজিকালি পাব জি বেটেল গ্ৰাউণ্ড আৰু ফ্ৰী ফায়াৰ এইখিনিয়েই বিশেষকে এইকেইটা ভিডিঅ' গেম খেলি ভাল লাগে তোমাৰ হেৰি ত' চিকেন ডিনাৰটো পাওঁ যেতিয়া পাবজিত বা বেটেল গ্ৰাউণ্ডত এইটো ভাল লাগে সেইটো কাৰণে গুলীয়াগুলীটো বেছি ভাল লাগে জেনেৰেলি তাৰপৰা বেলেগ ভিডিঅ' গেম বুলি ক'লে চাবৱে ছাৰফাৰ আছে সেইটো ভাল লাগে সেইটো নজৰ তেজ হয় মানে সেইটো কাৰণে ভাল লাগে যিমান পইণ্ট আগুৱাই থাকে সিমানেই স্পীড হৈ গৈ থাকে যে তেতিয়া মানে নিজৰ নজৰটো ভাল হয় সেইটো কাৰণে খেলিব পাৰি ভিডিঅ' গেম আৰু বিটেল গ্ৰাউণ্ডত হ'লে মানে ধৈৰ্য শক্তিটো বেছি বাঢ়ে আধা ঘণ্টা এনেই মোবাইলটো চাই থকা ধৈৰ্যটো নাথাকে গতিকে তাত যেতিয়া এনিমিক গুলীওৱা হয় সেইটো মানে মজা লাগে যে এটা মাৰিলোঁ দুটা মাৰিলোঁ কিলড কৰি কৰি এতিয়া চিকেন ডিনাৰ পাই তাৰমানে নিজৰে সন্তুষ্টি লাভ হয় জিকিলোঁ বুলি সেয়াই আৰু